মোৰ ভালপোৱা বিখ বিষয় হ'ল বিহু মই বিহু ভালপাওঁ আমাৰ বিহু তিনিটা বহাগ বিহু কাতি বিহু মাঘ বিহু বিহু সকলো অসমীয়াই চিনাকি অসমীয়াৰ আৱেগ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱেই বিহু উদযাপন কৰিব পৰা বাবেই বিহুক লোকসংস্কৃতিৰ দাপোন তথা অসমীয়া সংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ বুলি অভিহিত কৰা হয় আমাৰ বিহুত যেনেকৈ পিঠা পনা আদিয়ে ডাঙৰে সৰুক মৰম যচা সৰুৱে ডাঙৰক সন্মান যচা এইবোৰেই হ'ল আমাৰ বিহুৰ নীতি নিয়ম গীত মাতেৰে অসমীয়াই বিহু পালন কৰি একতাৰ এনাদোলেৰে শক্তিশালী কৰি ৰাখিছে জাতিটোৰ সৈতে ঐতিহ্য বহন কৰি বিহু প্ৰধানতে তিনি প্ৰকাৰৰ আগত ক'লোঁৱে বিহুৰ ৰঙালী বিহু কাতি বিহু বা কঙালী বিহু বা মাঘ বিহু বহাগ বিহু চ'ত সংক্ৰান্তিৰপৰা আৰম্ভ হৈ বহাগ ছয় দিনলৈ মুঠ সাতদিন পালন কৰা হয় এই বিহুত প্ৰত্যেক দিনতে সমূহীয়াকৈ নামকৰণ কৰা হৈছে সেয়া হ'ল গৰু বিহু মানুহ বিহু গোঁসাই বিহু তাঁতৰ বিহু নাঙলৰ বিহু বিহুৰ জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু এই সাতটা বিহুকেই অসমীয়া সাত বিহু বুলি কোৱা হয় গৰু বিহু চ'তৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ বিহুৰ প্ৰথম দিনটোতেই গৰু বিহু পালন কৰা হয় সৰ্বজন বিদিত যে অসমীয়া সমাজত গৰু গো লক্ষী বুলি জ্ঞান কৰা হয় সেয়েহে গৰু বিহুৰদিনা ৰাতিপুৱা গৰুক মাহ হালধিৰে নোৱাই সমীপৰ নৈ পুখুৰী অথবা বিললৈ নি গা ধোৱাই দিয়া হয় ধুওৱাৰ আগতে লাও বেঙেনা হালধি থেকেৰা কেৰেলা আদিৰে সৈতে কৰা চাট লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হ'বি বৰ বৰ গৰু বুলি গালৈ দলিয়াই গৰুৰ কামনা কৰা হয় সন্ধিয়া ঘৰলৈ ঘূৰি অহাৰ পাছত মাখিয়তি পাতেৰে মাখিয়তি মাখিপাত মাখি মাৰোঁ জাক জাক বুলি গাই গৰুক বিচি দিয়া হয় আৰু পিঠা পনা খাবলৈ দি নতুন পঘাৰে বন্ধা হয় মানুহ বিহু গৰু বিহুৰ পিচদিনা অৰ্থাৎ পহিলা বহাগৰ দিনা মানুহৰ বিহু পালন কৰা হয় মানুহৰ বিহুত ৰাতিপুৱা সকলোৱে গা পা ধুই সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয় মানুহ বিহুৰদিনা সকলোৱে নতুন কাপোৰ পিন্ধি ইজনে সিজনক বিহুৱান উপহাৰ দিয়ে ইত্যাদি গোঁসাই বিহু ৰঙালী বিহুক বিহুৰ তৃতীয় দিনা গোঁসাই বিহু পালন কৰা হয় সেইদিনা ভগৱানক স্তুতি কৰি বছৰটোৰ বাবে সকলোৰে মংগল কামনা কৰা হয় তাঁতৰ বিহু অসমীয়া জাতিৰ জনজীৱনৰ আদৰৰ সম্পদ তাঁতশাল অসমীয়া শিপিনীয়ে হেনো তাঁতশালতে সপোন ৰচে দৈনন্দিন জীৱনত ব্যৱহৃত সাজ পাৰসমূহ শিপিনীসকলে ঘৰতে তৈয়াৰ কৰি লয় এই তাঁতশালখনক মৰ্যদা প্ৰদানৰেই এই দিনটোত অসমীয়াসকলে তাঁতৰ বিহু হিচাপে পালন কৰে নাঙলৰ বিহু নাঙলৰ বিহু মূলতঃ কৃষি কৰ্মতে নিৰ্ভৰশীল অসমীয়া অসমীয়াৰ অন্যতম এপদ সম্পদ নাঙল সেয়েহে কৃষক কৰ্মক প্ৰাধান্য দি বিহুৰ পঞ্চম দিনা নাঙলৰ বিহু বুলি পালন কৰা হয় চেনেহী বা জীয়ৰী বিহু বিহুৰ ষষ্ঠদিনা চেনেহী বা জীয়ৰী বিহু পালন কৰা হয় এই বিহু বিয়া দিয়া জীয়ৰী নিজৰ ঘৰলৈ আহে সেয়েহে সেইদিনা চেনেহী বা জীয়ৰী বিহু

চেহেৰা বিহু চেৰা বিহু সাত বিহুৰ শেষৰ দিনা চেৰা বিহু এই বিহুক কোনো কোনোৱে এবাৰ বিহু বুলি কয় এই বিহুত বহু আঞ্জাৰে ভাত আৰু ঠাই বিশেষে এশ এবিধ শাক খোৱা হয় বিশেষকৈ আজিৰ দিনত এশবিধ শাক পাবলৈ নোহোৱাত আম আমৰলি টোপেৰে এশ এবিধ সাত শাক খোৱা বুলি আমৰলি পাৰি খোৱা হয় বহাগ বিহুৰ আন এক বিশেষত্ব হৈছে হুঁচৰি সৰু বৰ সকলোৱে মিলি বহাগৰ প্ৰথম দিনত সকলোৱে ঘৰে ঘৰে গৈ হুঁচৰি গায় গৃহস্থৰ কুশল মংগল কামনা কৰা হয় কোনো কোনো ঠাইত স্থানীয় লোকসকলে গোটেই মাহটো জুৰি হুঁচৰি গায় যেনেকৈ মৰাণসকলে ধৰ্ম হুঁচৰি গায় ধৰ্ম হুঁচৰি গাওঁতে বহুত সময় লাগে সেইকাৰণে গোটেই মাহটো হুঁচৰি গায় বিহু অতিবাহিত কৰা হয় কাতি বিহু বা কঙালী বিহু আহিন আৰু কাতি মাহৰ সংক্ৰাতিৰ দিনা কাতি বিহু পালন কৰা হয় এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু ধান চপাবলৈ যথেষ্ট সময় থাকে অভাৱ অনাটনেৰে ভৰা এই সময়ত কাতি বিহু উদযাপিত হোৱাৰ বাবে ইয়াক কঙালী বিহু বুলিও কোৱা হয় এই বিহুত অসমীয়া মানুহৰ ঘৰে ঘৰে তুলসী পুলি ৰুই সন্ধিয়া তুলসীৰ গুৰিত চাকি জ্বলাই প্ৰাৰ্থনা কৰে তদুপৰি ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ মংগলৰ কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলোৱা হয় অসমৰ কোনো কোনো ঠাইত কাতি বিহুত আকাশবন্তিও জ্বলোৱা হয় মাঘ বিহু বা ভোগালী বিহু পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনটোক মাঘ বিহু হিচাপে পালন কৰা হয় বিহুৰ আগৰ দিনটোক উৰুকা বোলে এই বিহু পালনৰ আগে আগে ধানখেতি চপাই ভঁৰাল ভৰাই ৰখা হয় এই সময়ত অসমৰ সকলো মানুহৰ ঘৰতে খোৱা লোৱাৰ নাটনি নাথাকে একেবাৰে দৰিদ্ৰ ঘৰ হ'লেও এসাজ আনন্দ কৰি খোৱাৰ সম্বল থাকে সেই কাৰণে এই বিহুক ভোগালী বিহু বুলিও জনা যায় এই বিহুত প্ৰতি ঘৰতে গৃহিণীসকলে বহু ৰকমৰ পিঠা পনা বনায় আন আন চিৰা পিঠা ভোগ্য বস্তুৰ উপৰি চুঙাপিঠা এই বিহুৰ এটা বৈশিষ্ট্য ঘৰ বা ভেলাঘৰ বা চেৰাঘৰ মাঘ বিহুৰ আন এক বৈশিষ্ট্য উৰুকাৰ কেইদিনমানৰ আগৰপৰাই গাঁৱৰ ডেকাসকলে পথাৰৰ নৰা কটাত ব্যস্ত হৈ পৰে এই নৰাৰে ভিন্ন ধৰণে ভেলাঘৰ সাজি উৰুকাৰ নিশা পৰিয়ালৰ তথা বন্ধু বৰ্গৰ সৈতে ভেলাঘৰত ভোজ ভাত খাই গাঁৱৰ জীয়ৰী বোৱাৰী বুঢ়া মেথা সকলেও ৰাজহুৱা ঠাইত বিশেষকৈ নামঘৰতে গোট খাই উৰুকাৰ ভোজ খায় মাঘ বিহুৰ ৰাতিপুৱা পৰম্পৰা অনুসৰি এই ভেলাঘৰ জ্বলাই অগ্নি দেৱতাক প্ৰাৰ্থনা কৰা হয় মাঘ বিহুত অসমৰ কেইটামান বিশেষ অঞ্চলৰ পৰম্পৰা অব্যাহত ৰাখি ম'হ যুঁজ কুকুৰা যুঁজ কণী যুঁজ আদি অনুষ্ঠিত কৰা হয় বিহুৱে অসমীয়া সাংস্কৃতিক সভ্যতাক এক নতুন মাত্ৰা প্ৰদান কৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি অসম অসমত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অতি উলহ মালহৰে লগতে তেওঁলোকৰ উৎসবসমূহ পালন কৰে

সকলোৱে মিলাপ্ৰীতিৰে এসাজ ভোজ ভাত খাই মাঘ বিহু সামৰে